বৰ্তমান এতিয়া জনপ্ৰিয় হেৰি টিভিত দিয়া আমাৰ হেৰি হৈছে ছিৰিয়েল হৈছে কৃষ্ণ আৰু মহাভাৰত মহাভাৰত আৰু কৃষ্ণ আমি বহুদিনৰ আগতে চাইছিলোঁ বৰ্তমান এতিয়াও দি আছে বাৰু আমি চাই ভাল পাওঁ মহাভাৰত চাওঁতে আগতে আমাৰ গাঁৱত আৰু টিভি নাই হ'লে এই বহু এঘৰত বেলেগে বগাৰো ওলোৱা ছবিলো ওলোৱা আমাৰ টিভি থাকে বহু দূৰে দূৰৰ পৰা মানুহ আহি আমি একেবাৰে য'ত টিভি থাকে আমি বেটেৰী দাই গাঁৱত চাওঁ বেটেৰী চাৰ্জ কৰি আনে বেটেই বেটেৰী লগাই আমি হেৰি চাওঁ কি কয় টিভি চাওঁ চবেই এটকা দুটকাকৈ ভৰাই বেটেৰী চাৰ্জ কৰিবলৈ ভাবে চাৰ্জৰ দাম লয় বাৰ টকা বেটেৰীটো চাৰ্জ কৰিবলৈ আমি তেনেধৰণে আমি আগতে ৰামায়ণ মহাভাৰত চাওঁ কৃষ্ণ চাওঁ ৰাইজে গোটেইখন ৰাইজে ইমূৰৰ পৰা সিমূৰৰ পৰা আহি আৰু গাঁৱত আমাৰ তেতিয়া ইমান কাৰেণ্টৰ ব্যৱস্থা নাই সেই নাই আমি হেৰিতে চাওঁ কি কয় এইবোৰ বেটেৰীত চাওঁ ভাল লাগে কৃষ্ণৰ কেৰেক্ট কেৰেক্টৰটো ভাল লাগে মহাভাৰতো ভাল লাগে যুদ্ধ ভাল লাগে মহাভাৰতৰ যুদ্ধ এতিয়া বৰ্তমান কৃষ্ণ দিয়ে আছে কৃষ্ণ চাইও আমি ভাল পাওঁ কৃষ্ণ চাওঁ কৃষ্ণ চাওঁ মহাভাৰত চাওঁ ৰামায়ণ চাওঁ ৰামায়ণৰ সীতা আমি চাওঁ সীতা কাহিনী ৰামায়ণৰ ৰামায়ণৰ বনবাসৰ কাহিনী ভাল লাগে আমাৰ এইফালে হ'ল কৃষ্ণ আমাৰ কৃষ্ণৰ ৰাস লিলা চাও প্ৰতি আমাৰ ৰাসলীলাতো বা গাঁৱত আমাৰ প্ৰতি আহিন বা কাতি মাহত আমাৰ ৰাস গায় গায় বা ইয়াতে পৰেহিয়ে গাঁৱতে পাতেই আমাৰ আমি ইয়াতো চাবলৈ পাওঁ আমি গাঁৱতো ৰাস চাওঁ টেলিভিশ্যনতো পাওঁ চাবলৈ আৰু অনলাইনৰ চেনেলতো দিয়ে বাৰু প্ৰচাৰ হৈয়ে থাকে টেলিভিশ্যনত অসমীয়া চেনেলটো দিয়ে আজিকালি দিবলৈ ধৰিছে আৰু এতিয়াতো বহুত উন্নত হ'ল আগতে আমিতো বহুত দূৰত দূৰত গৈ গৈ চাইছিলোগৈ ক'ৰবাত এটাই টিভি থাকে আমি তালৈ গৈ যাওঁ গাঁৱৰ মানুহবোৰ লগ খাই পিনে ৰাতি দুটা তিনিটা বজাত আমি এতি এই ৰাতি তিনিটা দুটা বজাত নহয় বাৰু আমি ছটা বজাৰ পৰা ধৰি লওক দছটামান বজালৈকে আমি চবেই চাই মেলি আহোঁগৈ আৰু তেতিয়া টিভি